মোৰ প্ৰিয় লেখক বুলি ক'বলে গ'লে ৰঞ্জু হাজৰিকা তেওঁ উপন্যাসসমূহ উপন্যাসসমূহ পঢ়ি ভাল লাগে উপন্যাসসমূহৰ ভিতৰত ভূত ভূত প্ৰেতৰ ৰহস্যমূল্যক কাহিনী আছে তেখেতৰ উপন্যাসসমূহ পঢ়িবলে বহুত আগ্ৰহ হৈ থাকে তেখেত মানে মই যিহেতু কলেজত পঢ়ি থাকোঁ তেনেহে তেখেতৰ উপন্যাসসমূহ পঢ়িছিলোঁ লাইব্ৰেৰীৰ পৰা আনি ভাল লাগে তেখেতৰ উপন্যাসসমূহ পঢ়িবৰ কাৰণে বহুত উৎ উচ্ছাসিত হৈ থাকোঁ মানে ভাল লাগে পঢ়ি তেওঁলোকৰ উপন্যাসসমূহ